অসম দেশ বাৰেৰহনীয়া সংস্কৃতিৰ মিলনভূমি এই আনন্দময়ী অসম দেশখনৰ জনসাধাৰণ বিভিন্ন জনগোষ্ঠীৰ যেনে মংগোলীয় ইণ্ডো বাৰ্মা ইণ্ডো ইৰানীয়ান আৰু আৰ্য জনগোষ্ঠীৰ সংমিশ্ৰণ এই সকলো জাতি জনগোষ্ঠীৰ দীঘলীয়া সংমিশ্ৰণত অসমীয়া সংস্কৃতি এখন বুটাবছা কাপোৰৰ দৰে ৰং চঙীয়া হৈ উঠিছে ইয়াৰ এই স্থানীয় মানুহখিনিক অসমীয়া বুলি কোৱাৰ লগতে এই ৰাজ্যৰ ভাষাটোও অসমীয়া এই ৰাজ্যত বহুবিলাক জনগোষ্ঠী বসবাস কৰে প্ৰতিটোৱে নিজৰ জীৱন ধাৰাৰে চালিত বিচিত্ৰ জনগোষ্ঠীসমূহ যেনে বড়ো কছাৰী কাৰ্বি মিৰি মিচিং ৰাভা আদি অসমত একেলগে বসবাস কৰি আছে বেছিভাগ জনগোষ্ঠীৰে নিজৰ ভাষা আছে যদিও ৰাজ্যৰ মূল ভাষা অসমীয়া সেয়ে সকলোৱে অসমীয়া ভাষাটোকে ব্যৱহাৰ কৰে অসমীয়া মানুহে তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰাক উদযাপন আৰু সন্মান কৰিবলৈ বিহুনাম বিভিন্ন অনুষ্ঠান বিভিন্ন পৰম্পৰাসমূহ উল্লেখ কৰোঁতে অসমীয়া ভাষা ব্যৱহাৰ কৰে ইয়াৰ উপৰিও বিভিন্ন বিহুনাম তথা অসমীয়া গীতসমূহত সমূহত শুদ্ধ অসমীয়া ব্যৱহাৰ কৰাৰ লগতে বিদ্যালয়সমূহতো ইয়াৰ ওপৰত শিক্ষা দিয়া হয় আৰু বৰ্তমান ক'বলৈ গ'লে সকলো বিদ্যালয়ত অসমীয়া সংস্কৃতি ওপৰত বা অসমীয়া ভাষাটোৰ ওপৰত সম্পূৰ্ণভাৱে পাঠদান কৰোৱাৰ উপৰিও সম্পূৰ্ণ শিক্ষা দিয়াতো প্ৰয়োজন বুলি মই ভাবোঁ